এটা কথা হয় যে মানুহে কি কৰে চৰকাৰী বা ব্যক্তিগত খণ্ডত কাম কৰিবলৈ বেছি ভাল পায় কৃষি বা পশুপালন কৰাতকৈ কিয়নো কৃষি কৰিবলৈ হ'লে কৃষি বা কৃষিয়েই হওক বা পশুপালনে হওক এইবিলাক ক্ষেত্ৰত যিমানবোৰ কষ্ট হয় লাগি থাকিব লাগে অনবৰতে লাগি থাকিব লাগে আৰু সেইবিলাক কৰিবলৈ সকলোৰে ধৈৰ্য্য় শক্তি নাথাকে আৰু কৃষি কৰিবলেই হওক বা পশুপালন কৰিবলৈ হওক সেই মানুহজনৰ মনৰ পৰা মনৰ পৰাই সেই কামটো কৰিব লাগিব যিহেতু সকলো মানুহৰ মন একেই নহয় গতিকে সকলো মানুহে সেই কামটো কৰিবও নোৱাৰে